যিকোনো বস্তু এটাই ভাল আৰু বেয়া দুয়োটা দিশ থাকে আৰু তেনেদৰে মোবাইল ফোনটো ভাল বেয়া দুয়োটা দিশ থাকে আমি যেনেদৰে আমি বস্তুটোৰ আমি যিমানকৈ ভালটোত আমি যিমান গুৰুত্ব দিওঁ আৰু বেয়াটোও সমানে গুৰুত্ব দিব লাগে আৰু সেইটো ক্ষেত্ৰত আমি মোবাইল ফোনটোকে আমি ধৰিব পাৰোঁ মবাইলটো আমি যেনেকৈ ইয়াত থাকি আমি বেলেগৰ আঁতৰৰ ব্যক্তি এজনৰ সৈতে আমি যেতিয়া সংযোগ কৰিব পাৰোঁ বা আঁতৰৰ নিউজৰ মাধ্যমেই হওক বা বেলেগৰ মাধ্যমেই হওক মোবাইলটো যদি আমি আজি ফেচবুক হোৱাটছআপ বা ইনষ্টাগ্ৰামত গৈ আমি যেনেকৈ যিকোনো তথ্য বা তেনে ওচৰত ঘৰত থাকি আমি পাই আছোঁ সেইটো কাৰণে মোবাইলটো আমি এটা উপযুক্ত বস্তু বুলি ভাবোঁ কিন্তু তাৰ বহুতো নিগেটিভ গুণ আছে মোবাইলটো আমি এনি টাইম মোবাইলত কথা পাতি থকা হওক বা মোবাইলটো চাই থকা হওক মোবাইলটো কথা পাতি থাকিলে আমাৰ কাণত কাণত প্ৰেছাৰ পৰে কাণৰ দি আমাৰ মগজুৰ প্ৰেছাৰ পৰে আৰু মগজুৰ প্ৰেচাৰ পৰিলেতো বহুত নানান ধৰণৰ ৰোগো হ'ব পাৰে কাণত প্ৰেছাৰ পৰি কাণে নুশুনা হোৱা আমি তেনেকুৱা পাইছোঁ বেছি টাইম মোবাইলত কথা পাতি থকা বা মোবাইলটো চাই থকাৰ ক্ষেত্ৰত হওক মোবাইলটো চাই থাকিলে আমাৰ চকুৰ ৰশ্মি কমি আহে বা আমি এতিয়া বৰ্তমান আমি এতিয়া এতিয়া আমি বিষয়ে গম নাপাওঁ লাহে লাহে যে মোবাইলটোৰ প্ৰতি আজি মানুহ বেছি মোবাইল আসক্ত হৈ গৈছে প্ৰায় আজি প্ৰায় নাইণ্টি ফাইভ পাৰ্চেণ্ট মানুহে মোবাইল আসক্ত মোবাইল নহ'লে শুব নহয় মোবাইল নহ'লে খাব নহয় তেনেকুৱা অৱস্থা আজি পয্য়ায় পাইছে আৰু সেইটো কাৰণে সেইটো ক্ষেত্ৰত চাবলৈ গ'লে নিগেটিভটোৰ বেছি আৰু বহুত নিগেটিভ বেছি আছে মোবাইলত পজিটিভিতকৈ আৰু যিজনে মোবাইল আৱিষ্কাৰ কৰিছিল সেইজনে নিজেই কৈছিল যে তেওঁ মোবাইল ফোন ইউজ নকৰে তেওঁ আৱিষ্কাৰ কৰি এটা ভুল কৰিলোঁ বুলিহে কৈছিল আৰু তেনেকুৱা মোবাইলটো আমি বহুত নিগেটিভ গুণ আছে আমি এনিটাইম এতিয়া মোবাইলত কথা পাতি থকাই হওক আপুনি মোবাইলত আমি ফেচবুক হোৱাটছআপ আমি চাই আছোঁ বা মোবাইলত আমি ভিডিঅ' চাই আছোঁ চিনেমা চাই আছোঁ সেইটো বহুত ক্ষেত্ৰত আমাৰ স্বাস্থ্য হওক বা চকুৰ ৰশ্মি হওক আৰু চকুটো আমি বৰ্তমান গম পোৱা নাই যে আমাৰ চকুৰ পাৱাৰ আছে আমি চাই আছোঁ লাহে লাহে পাৱাৰ চকুত কমি আহিছে সেইটো আমি এতিয়া গম নাপাওঁ আমি চল্লিছ বছৰ পিছৰ পৰা তাৰ বিষয়ে গম পামগৈ আৰু বহুত আজিকালি বহুত ধৰণৰ ঘটনা মোবাইলটোৰ যোগেদি আমি ঘটিবলৈ দেখি আছোঁ চকুৰ আগত নানা ধৰণৰ ঘটনা চকুৰ আগতে স্বচক্ষে প্ৰতক্ষ্য় কৰি আছোঁ মোবাইলটোৰ ক্ষেত্ৰতে আৰু সেইটো কাৰণে মোবাইলটো ভাল আৰু বেয়া দুয়োটাই দিশ থাকে আমি সমানে দুইটাই যদি গুৰুত্ব দিব পাৰোঁ মোবাইলটো চলোৱাটো ভাল আৰু বেছিকৈ আজিকালি ল'ৰা ছোৱালী বহুত সৰুৰ পৰাই মোবাইল ফোন দি দিয়া হৈছে বা আজিকালি দুবছৰ তিনিবছৰ বেবি এটাৰ মোবাইলটো দি মাকে কাম কৰিছে বা কিবা এটা কৰিছে মোবাইলটো দিবলৈ তেওঁ আমনি কৰা নাই বা মোবাইলটো আসক্তি এই দুই তিনি বছৰৰ পৰাই যদি এটা সন সন্তানৰ ক্ষেত্ৰত যদি মোবাইলটো দুই তিনি বছৰ পৰা আসক্তি হয় সি পাছলৈ কেনেকুৱা এটা পয্য়ায় হ'বগৈ বা এতিয়া দুই তিনিবছৰীয়া আঢ়ৈবছৰীয়া বা চাৰিবছৰীয়া ল'ৰা এটাৰ যিটো ব্ৰেইন নৰ ষ্ট্ৰং সেইটো ক্ষেত্ৰত চাবলে গ'লে সম্পূৰ্ণ বিছ বাইছ বছৰৰ পৰা তেওঁৰতো প্ৰভাৱ পৰিব কিন্তু আমি এতিয়া অনুভৱ কৰা নাই আজি আজি বহুত ল'ৰা ছোৱালী চকুৱে চকুৱে মণিব নোৱাৰা হৈছে কম চছ্মা পিন্ধা আমি দেখিবলৈ পাইছোঁ বা চিন্তা শক্তিটো কমি আছে মানসিক চাপটোৰ পৰা আজিকালি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ফকটকৈ বা বেছি মানে আপ বেছি ধৰি লওক কথা সহ্য কৰিব নোৱাৰা হৈছে মানে মানসিক চাপটো সহ্য কৰিব নোৱাৰা হৈছে বা খিংখিঙীয়া ভাৱ হৈছে মনত মানে তেনেকুৱা ধৰণৰ মোবাইলটোৰ ক্ষেত্ৰতে হৈছিল বুলি ভাবোঁ কিন্তু আগৰ দিনত এইটো পৰিস্থিতি নাছিল মানুহখিনি উদণ্ড নাছিল বা উশৃংখল নাছিল কিন্তু আজিকালি মোবাইলটোৰ ক্ষেত্ৰত বহুত বহুত বহুত ক্ষেত্ৰত ইয়াতে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে